হেল্ল' হয় কওকচোন হেল্ল'

মই শুনি আছোঁ কওক হেল্ল' অ হয় কৈ যাওকচোন

হেল্ল'

শুনাও পোৱা নাই ভালকৈ

অ অ

ঠিক আছে বাৰু পাতিব পাৰে ন' ঠিক আছে ঠিক আছে